হয় মই আপোনাৰ চুইগীৰ পৰা অৰ্ডাৰ কৰিছিলোঁ চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ এক্সোলি ইয়াত দেখাইছে যে আৰু আধাঘণ্টা লাগিব এতিয়া ধৰি লওক মোৰ এতিয়া মানে ইমান সময় নাই যিহেতু আৰু মোৰ ভোক লাগি আছিলে মই ভাবিলোঁ ঘৰত বহিয়ে অকণমান সোনকালে খাদ্যবস্তু লাভ কৰিব পাৰিম কিন্তু যি দেখিছোঁ এতিয়া আধা ঘণ্টা হ'লেতো মোৰ ভোকত মই থাকিব নোৱাৰিম সেয়েহে মই ভাবিছোঁ যে কি মই খোৱা বোৱাখিনি মই হোটেলতে কৰি ল'ম আপুনি অনুগ্ৰহ কৰি মোক কেনচেল কেনেকৈ কৰিম তাৰ প্ৰক্ৰিয়াটো জনাব নেকি হয় মই প্ৰথমতে কি কৰিব লাগিব হয় মই প্ৰথমতে গুগল অন অন কৰিলোঁ হয় চুইগী অন কৰিলোঁ অন কৰি মই প্ৰফাইললৈ যাব লাগিব ন' হয় হয় হয় মই প্ৰফাইলত গ'লোঁ ৰ'ব অকণমান নেটৱৰ্কৰ প্ৰবলেম হৈছে কাৰণে ভালদৰে ওলোৱা নাই হয় হয় হয় মই এতিয়া ওলাইছে এতিয়া প্ৰফাইলটো ওলালে হয় মাই অৰ্ডাৰছ ক্লিক কৰিব লাগিব ৰ'ব মই মাই অৰ্ডাৰছত ক্লিক কৰিছোঁ তাৰপিছত জনাবচোন তাৰপিছতে মোৰ স্পেচিফিক অৰ্ডাৰটো মানে যোনটো অৰ্ডাৰ মই কৰিছিলোঁ তাত গ'লোঁ হয় তাত গৈ অঁ ক্লিক কৰিব হয় হয় তাত মই দেখিবলৈ পাইছোঁ এতিয়া বাৰু তাত আপোনাৰ কেনচেল অৰ্ডাৰ বুলি আছে হয় কেনচেল অৰ্ডাৰটো কেনচেল কৰিবলৈ আপোনাৰ তলত দেখোন লিখিবলৈ দিছে কিবা হয় অঁ ৰিজনটো লিখি দিছোঁ ৰ'ব ৰিজনটো আপোনাৰ যিহেতু মই দেৰি হ'বৰ কাৰণে লিখিব দিছে সেইটো কাৰণে মই সেইটোৱে লিখি দিছোঁ আৰু ন' ঠিক আছে দিয়ক দিয়ক দিয়ক হ'ব ধন্যবাদ মোক সহায় কৰাৰ বাবে